পৰ্যটনস্থলীত ভিৰ অধিক ভিৰ হ'লে বহুতো অসুবিধাৰ সৃষ্টি হয় যেনে লেতেৰা পৰ্যটনস্থলী মানুহবোৰে বহুত খোৱাবস্তু পেলায় বহুত লেতেৰা কৰে লেতেৰা কৰিলে পৰিৱেশটো নষ্ট হয় আৰু লেতেৰা হ'লে বৰ মানুহৰ বেমাৰ আজাৰৰ ক্ষেত্ৰতো হওক বা কিবা মনৰ ক্ষেত্ৰতো হওক বহুতো অশান্তিৰ সৃষ্টি হয় লেতেৰা হ'লে ব বীজাণুৰ সৃষ্টি হ'ব তেনেদৰে সেইকাৰণেই পৰ্যটনস্থলীসমূহ মানুহে চাফা কৰি ৰাখিব লাগে বেছি ভিৰ হ'লে এইবোৰ ক্ষেত্ৰত প্ৰব্লেম মানে অসুবিধা হয় কিন্তু নিজেই সেইটো সাৱধান হ'ব লাগিব সাৱধান হ'বলৈ হ'লে মানুহে আৰু বহুত তেনেকুৱা কাম কৰিব লাগিব যিবোৰ আমি নিজেই নিজেই নিজৰ নিজকে চাফা ৰাখিব লাগিব বা পৰিৱেশটো চাফা কৰি ৰাখিব লাগিব কিন্তু তেনেকুৱা কৰিবলৈ হ'লে এজন ছিকৰটি বা চাফাই কৰা মানুহ এটা ডাষ্টবিন তেনেকুৱা ব্যৱহাৰ কৰিব লাগিব তেতিয়াহে পৰিৱেশটো অলপ চাফা হৈ থাকিব অধিক হ'লে তেনেকুৱা ব্যৱহাৰ ব্যৱস্থা কৰিব লাগিব কিন্তু মানুহে সেইটো বুজি পাব পাব লাগিব যে পৰিৱেশটো বিনষ্ট মানেই এটা স সমাজৰো ক্ষতি পৰিৱেশটোৰ লগতে মানুহ জড়িত হৈ থাকে পৰিৱেশৰ লগত জড়িত হয় বাবে মানুহো তেনেকৈ অশান্তিৰ সৃষ্টি হ'ব পাৰে বেমাৰ আজাৰ হ'ব পাৰে সেইকাৰণে পৰিৱেশটো চাফা কৰাৰ দায়িত্ব নিজৰ আৰু নিজেই যদি পৰিৱেশটো চাফা বা চাফা বা সুৰক্ষা কৰি নলয় বা বহুতো তেনেকুৱা অসুবিধা হ'ব পাৰে যিটো আমি নিজেই নিজক নিজেই নিজৰ ওপৰত কৰিব লাগিব আৰু তেনেকুৱা কৰিলেহে আমাৰ পৰিৱেশটো সমাজখন সুৰক্ষা বা চাফা হৈ থাকিব তেতিয়াহে আমি শান্তি মানে উশাহ লৈ পৃথিৱীখনত জীয়াই থাকিব পাৰিম বেমাৰ আজাৰৰ পৰা মুক্তি পাম পৰ্যটনস্থলীসমূহত এটা এটা ডাষ্টবিন এ এখন চাইনবোৰ্ড ৰাখিব লাগে ইয়াত এনেকুৱা লেতেৰা কৰিলে ফাইন ভৰা তেনেকুৱা কিছুমান সুবিধা কৰি দিব লাগে তেতিয়াহে যদি মানুহবোৰে চাফা কৰি ৰাখিব বা চা চাফ চিকুণ কৰি ৰাখিব তেতিয়াহে সমাজখন অলপ চাফা হৈ থাকিব নহ'লেতো এনেই সাধাৰণতে মানুহবোৰে য'তে খায় তাতেই পেলায় মানুহে আজিকালি গুটখা চুট এইবোৰ বেছি খায় বা ব্যৱহাৰ কৰে সেইবিলাকৰ ক্ষেত্ৰত দেখা যায় যে য'তেই খায় তাতেই লেতেৰা কৰে সেইটো আচলতে ভুল তেনেকুৱা কৰিব নালাগে তেনেকুৱা কৰিলে সমাজখনৰ ক্ষতি হয় মানুহৰো ক্ষতি হয় এখন লেতেৰা সমাজত বাস কৰিলে মানুহৰ বহুতো ধৰণে বেলেগ বেলেগ ক্ষেত্ৰত মানুহৰ অসুবিধাৰ সৃষ্টি হয় এটা সুস্থ সমাজ বা এখন সুস্থ স্থান এনেকুৱা এখন মানে চাফা আমাৰ অসমত খুব কম লেতেৰা লেতেৰাটো অলপ বেছি কিন্তু বাহিৰত হওক বাহিৰত মানে অসমৰ বাহিৰত ভাৰতৰ বাহিৰত কিছুমান ঠাই এনেকুৱা আছে য'ত নিজৰ মুখত থুই অলপ পৰিলেও ফাইন ভৰিব লাগিব তেনেকুৱা কৰিব লাগে তেতিয়াহে যদি আমাৰ অসমতো তেনেকুৱা যদি ব্যৱস্থা কৰে তেতিয়াহে যদি চাফা বা চাফ চিকুণ হৈ থাকিব তেতিয়াহে আমি সমাজখনত ভালকৈ উশাহ ল'ব পাৰিম আমাৰ প পৰিৱেশটো ভাল হৈ থাকিব তেতিয়াহে আমি এটা সুস্থ শৰীৰৰ মানে ব্যক্তিত্ব হ'ম এটা সুস্থ শৰীৰ লাভ হ'ব তেতিয়াহে আমি সমাজখনত ভালকৈ উশাহ লৈ জীয়াই থাকিব পাৰিম কিন্তু আমাৰ দেখা যায় বহুতে সৰু বুলি সৰু ল'ৰা ছোৱালী নহয় ডাঙৰ কিছুমান ডাঙৰ ডাঙৰ মানুহ যিবোৰ এটা এটা ভাল মানে পদত থাকে তেনেকুৱা মানুহৰো এনেকুৱা কিছুমান দেখা যায় ব্যৱহাৰ যিবোৰ মানে বহুত লেতেৰা নিজৰ খোৱা জুঠা সেইবোৰ পেকেট য'তে ত'তে পেলোৱা দেখা যায় কিন্তু সেইটো কৰিব নালাগে আমি নিজেই যদি নিজৰ জেগাডোখৰ চাফা কৰি নাৰাখোঁ তেতিয়া তেতিয়া আমাৰেই বিপদ কাৰণ সুস্থ এটা শৰীৰৰ বাবে সুস্থ সমাজৰো জ প্ৰয়োজন আৰু সুস্থ পৰিৱেশৰো প্ৰয়োজন ঠিক তেনেদৰে আমি নিজেই আমি নিজৰ পৰিৱেশটো নিজৰ মনটো নিজৰ শৰীৰটো নিজৰ সমাজখন সুৰক্ষা কৰিব লাগিব সুস্থ কৰি ৰাখিব লাগিব তেতিয়াহে আমি যে আমি নিজৰ পৰিয়ালটো বা নিজেই নিজৰ নিজেই মানে সুস্থ হৈ থাকিব পাৰিম এটা সুস্থ শৰীৰ মন গঢ়ি তোলাত মানে সহায় হ'ব নিজৰ নিজৰ ওপৰতে নিৰ্ভৰ কৰে আমি যদি নিজেই চাফা কৰি নাৰাখোঁ তেনেহ'লে আমাৰ পৰিৱেশটো কোনে চাফা কৰি ৰাখিব আমি নিজেই নিজৰ পৰিৱেশটো চাফা কৰি ৰাখিব লাগিব পিকনিকৰ সময়ত মানুহবোৰ নিজৰ ঠাই নহয় আমা আমি আমিয়েতো আকৌ নাহোঁ আমিচোন ইয়াতে পেলাই থৈ যাওঁ আমাক কোনে কিবা ক'ব সেইবুলি ভাবি পেলাই থৈ যায় কিন্তু সেয়া ভুল মানুহৰ সেইটো ভুল ধাৰণা কাৰণ আমি যদি নিজেই সেইখন ঠাইত চাফা কৰি নাযাওঁ পিছত সেইখন ঠাইলৈ যদি বেলেগ মানুহ আহে লেতেৰা দেখা পায় মানুহৰ মনত কেনেকুৱা ভাৱ এটা হ'ব সেইবোৰ আমি নিজেই অলপ বুজি পাব লাগিব অলপ শিক্ষা অকল শিক্ষাৰ ক্ষেত্ৰতে নহয় অলপ নিজৰ এটা মানসিকতাও থাকিব লাগে নিজৰ সমাজখনৰ প্ৰতি দায়িত্ব নিজেই ল'ব লাগে তেতিয়াহে আমি সুস্থ এজন নাগৰিক বা ব্যক্তিত্ব হ'ব পাৰিম তেতিয়াহে আমি এজন সুস্থ ব্যক্তি কিন্তু বহুত মানুহে তেনেকুৱা নকৰে নিজৰ সমাজখন বা নিজৰ পৰিৱেশটো নিজেই লেতেৰা কৰে অধিক মানুহ হ'লে নি তেনেকুৱা বহুত ব্যৱস্থা আছে চাফা কৰি ৰাখিবলৈ এটা এটা ডাষ্টবিন ঠায়ে ঠায়ে অলপ ঠাইৰ ভেদে ভেদে ডাষ্টবিন এটা থাকিব লাগে তেতিয়াহে যদি ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে তেতিয়াহে মানে পৰিৱেশটো তেতিয়াহে ৰক্ষা হ'ব বা পৰিষ্কাৰ পৰিচ্ছন্নতাত অলপ বজাই ৰাখিব মানুহবোৰে তেনেকুৱা কৰি ৰাখিব লাগে নহ'লে পৰিৱেশটো একেবাৰে বিনষ্ট হৈ পৰিব বিনষ্ট হৈ যোৱা মানে কি আমি নিজেই নিজৰ পৰিৱেশটো নষ্ট কৰা নিজৰ পৰিৱেশটো যদি নষ্ট হয় তেতিয়াহ'লেচোন আমি ক'ত থাকিম আমি কেনেকে থাকিম আমি এটা উশাহ উশাহ লোৱাটো কষ্ট হ'ব সেইকাৰণে আমি নিজেই নিজৰ পৰিৱেশটো ৰক্ষা কৰি চাফা কৰি ৰাখিব লাগে এটা এটা যদি বেছি আজিকালি মানুহবোৰ বহুত মানে লোকৰ কথা নুশুনা নিজাই নিজৰ যিটো মন যায় সেইটোকে কৰা সেইকাৰণে এটা এটা ছিকৰটি বা এজন ছিকৰটিৰ ৰখাটো অত্যন্ত প্ৰয়োজন কাৰণ ছিকৰটিজন থাকিলেহে তেতিয়াহে যদি অলপ শুনে কথা যদি ছিকৰিটিজনে কয় কিবা অলপ টানকৈ বা তেতিয়াহে যদি শুনে তেনেকুৱা ব্যৱস্থা ব্যৱস্থা নিজেই কৰি ল'ব লাগে পৰ্যটনস্থলীসমূহত তেনেকুৱা ব্যৱস্থা থাকিব লাগে আছে কিছুমান ঠাইত আছে অসমৰ বাহিৰতে গ'লে মানে আমি দেখোঁ বহুত ধুনীয়া ধুনীয়া ঠাই য'ত প্লাষ্টিকৰ টুকুৰা এটা বিচাৰি নাপাওঁ বা তাত নেদেখোঁ চকুৰে ইমানেই অকল সেউজীয়া সেউজীয়া আমি গছ গছনিবোৰক তেনেকৈ চাৰিওফালে ৰুব লাগে আমি যেনেকৈ আমি আমি কৰোঁ কিন্তু ওলোটাটো আমি কৰোঁ প্লাষ্টিক য'তে ত'তে পেলাওঁ পানী খাই বটলটো তাতে পেলাওঁ চিপচ খাই পেকেটটো তাতে পেলাওঁ কিন্তু তেনেকুৱা কৰিব নালাগে তাৰ সলনি আমি গছপুলি এটা ৰোপণ কৰিব লাগে পৰ্যটনস্থলীসমূহত প্ৰায় আমি আমি যোনবোৰ মানে ঠাইলৈ যাওঁ সেইবোৰ যদি লেতেৰা দেখোঁ আমাৰ নিজৰ মনটো ভাল লাগিব ঠাইত বেয়া লাগিহে আহিব আমি সেইকাৰণে এই তেনেকুৱা লেতেৰাৰ পৰিৱেশ সৃষ্টি কৰিব নালাগে সদায় চাফ চিকুণ কৰি ৰাখিব লাগে তেতিয়াহে যদি পৰিৱেশটো অলপ সুস্থ হৈ থাকে ভাল হয় তেতিয়াহে মানুহৰ মন শৰীৰসমূহো ভালে থাকিব তেতিয়া আমি খানা খাওঁ ক'ৰবাত পিকনিক গ'লে বা পৰ্যটনস্থলীত আমি খোৱা খাই এৰা বস্তুবোৰ এঠাইত ভালকৈ যদি থৈ নাহি য'তে ত'তে সিঁচৰিয়াই থৈ আহোঁ আকৌ পিছত যদি কোনোবা আহি সেইটো অৱস্থা বা সেই সেইটো পৰিৱেশ দেখে তেতিয়া তেওঁলোকৰ কেনেকুৱা এটা অনুভৱ হ'ব আৰু সেইটো তেনেকুৱা এটা পৰিৱেশত কোনোবাই পিকনিক কৰা বা পৰ্যটন কৰা অৰ্থ বা কোনো লাভ নহ'ব তাত তাত বীজাণুৰহে সৃষ্টি হ'ব বীজাণু হ'লে আমাৰ নিজৰে বিপদ আমাৰ নিজৰ কাৰণেহে অশান্তি হ'ব বা নিজেই গম নাপাম যে কিয় এনেকুৱা হ'ল কি কাৰণে এনেকুৱা হ'ল সেইকাৰণে আমি ক'ৰবালৈ গ'লে বা পিকনিকেই হওক বা পৰ্যটনেই হওক বা কৰবালৈ গ'লে নিজৰ পৰিৱেশটো নিজেই চাফা কৰি ৰাখিব লাগে কাৰণ নিজেই যদি চাফা কৰি নাৰাখোঁ তেতিয়াচোন আমাৰেই বিপদ তেতিয়া আমিহে অশান্তিত ভুগিব লাগিব আমাৰ পৰিৱেশটোৰ লগতে আমাৰ মন চ শৰীৰ সকলো জড়িত হৈ আছে সেই পৰিৱেশৰ পৰাই আমি অক্সিজেন লৈ জীয়াই আছোঁ এই পৰিৱেশটো যদি চাফা বা বিশুদ্ধ নহয় তেনেহ'লে আমি এই পৰিৱেশটোৰ পৰা কেনেকৈ আমি জীয়াই থাকিম অক্সিজেনৰ কাৰণে আমি হাহাকাৰ কৰি ফুৰিব লাগিব ধপ আমি এটা বতাহ পাবলৈচোন আমাৰ কঠিন হ'ব আমি সেইকাৰণে পৰ্যটনস্থলী বা পিকনিক গ'লে চাফা য'তে ত'তে বস্তু পেলাব নালাগে পৰিৱেশটো লেতেৰা কৰিব নালাগে আমি নিজেই বুজি এইখিনি কথা আমি নিজেই কৰিব লাগিব আৰু বেলেগকো শিকাব লাগিব তেতিয়াহে আমাৰ আমাৰ নিজৰ বৌদ্ধিত্ব বিকাশ হ'ব নিজৰ আমি নিজকে সুস্থ কৰি ৰাখিব পাৰিম আৰু পৰিৱেশটো পৰিচন পৰিকল্পনা বা যিয়েই নহওক আমি ভালে ৰাখিব পাৰিম আৰু পৰ্যটনস্থলীত কিছুমান কৰ্মৰত ব্যক্তি থাকে তেওঁলোকেও সেই তেনেকুৱা কিছুমান কাম ডাষ্টবিনৰ ব্যৱস্থা এজন ছিকৰটি গাৰ্ড বি ব্যৱস্থাটো তেওঁলোকে কৰাটো অত্যন্ত প্ৰয়োজনীয় আৰু তেওঁলোকে জানে যে সেইটো এটা পৰিৱেশ বিনষ্ট কৰাৰ মানে এখন সমাজৰো বিনষ্ট কৰা আৰু সেইটো বুজি নিজেই নিজৰ সমাজখন নিজৰ পৰিৱেশটো নিজেই অঁ নিজেই দায়িত্ব বুলি মানি নিজেই চাফা কৰি ৰাখিব লাগে বা আৱৰ্জনাবোৰ এঠাইতে জমা কৰি ৰাখিব লাগে সিঁচৰিত কৰি নেপেলাব লাগে কাৰণ আমাৰ সুস্থ মন এটা সৃষ্টি হ'বলৈ সুস্থ পৰিৱেশ এটাও জৰুৰী প্ৰয়োজন কিন্তু আমি তেনেকুৱা নকৰোঁ আমি য'ত খাওঁ যি খাওঁ তাতে পেলাই থৈ আহোঁ কিন্তু তেনেকুৱা কৰিব নালাগে আমি যদি তেনেকুৱা কৰোঁ আমাৰ পৰিৱেশটোৰ লগতে আমি নিজৰ পৰিৱেশ নিজৰো ক্ষতি হয় সেইকাৰণে আমি য'তেই নাযাওঁ বা পৰ্যটনস্থলী হওক বা ক'ৰবাত ফুৰিবলৈ যোৱা হয় বা পিকনিকেই হওক আমি তেনেকুৱা কাম কেতিয়াও কৰিব নালাগে যিটো প্ৰকৃতিৰ বিনষ্ট হয় প্ৰকৃতিৰ ওপৰত প্ৰভাৱ পৰে প্ৰকৃতিৰ ওপৰত বেয়া প্ৰভাৱ পৰে তেনেকুৱা কাম কৰিব নালাগে আমি নিজেই সেইটো বুজ সেইটো কথা বুজা উচিত আৰু আমি নিজৰ পৰিৱেশটো নিজেই পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে আৰু এই চৰকাৰেও কিছুমান ব্যৱস্থা ল'ব লাগে এনেকুৱা এখন নোট জাৰি কৰিব লাগে যে এনেকুৱা লেতেৰা কৰা কাৰণে জৰিমনা ভৰিব লাগিব তেনেকুৱা এখন বেনাৰ সবৰ সব পৰ্যটনস্থলীতে লগাই ৰাখিব লাগে যাতে লেতেৰা মানুহে লেতেৰা কৰাৰ আগতে এবাৰ ভাবিব লাগিব আৰু সেই লেতেৰা নকৰি ডাষ্টবিনত পেলাই নিজৰ পৰিৱেশটো অলপ চাফা কৰি ৰাখি নিজৰ লগতে সমাজৰো এটা ভাল কাম কৰা হাতত তুলি ল'ব নিজৰ পৰিৱেশটো চাফা কৰা মানে কি সমাজখনৰো অলপ চাফা সমাজ সমাজৰ কাৰণে এটা ভাল কাম আনৰ কাৰণেও কৰা হ'ব আৰু নিজৰ কাৰণেও কৰা হ'ব সেইকাৰণে নিজৰ পৰিৱেশটো নিজে গঢ় দি নিজেই ভাল চাফা কৰি ৰাখিব লাগে আৰু আনকো সেইষাৰ কথা বুজাই ক'ব লাগে যে পৰিৱেশ টো চাফা কৰি ৰাখিব লাগে পৰ্যটনস্থলীখন ধুনীয়াকৈ সজাই ৰাখিব লাগে আৰু লেতেৰা কৰিব নালাগে আমি ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে আৰু লোক বেলেগে কৰিলেও বাধা দিব লাগে সেইকাৰণে চৰকাৰেও কিছুমান দায়িত্ব হাতত ল'ব লাগে ডাষ্টবিন বা ছিকৰটি গাৰ্ড এজন ব্যৱহাৰ ব্যৱস্থা কৰিব লাগে যিটো আমি সকলোৱে বিচাৰোঁ বা নিজৰ এটা দায়িত্ব বুলি সকলোৱে কৰিব লাগে

পৰিৱেশটো পৰিৱেশ পৰিৱেশটো পৰিষ্কাৰ মানে এখন সমাজৰো প পৰিষ্কাৰ পৰিষ্কাৰ পৰিৱেশটো পৰিষ্কাৰ মানে নিজৰ মন শৰীৰ সকলো পৰিৱেশৰ লগত জড়িত পৰিৱেশটো আমি পৰ্যটনস্থলী হওক বা পিকনিকস্থলীয়ে হওক চাফা কৰি ৰাখিব লাগে কেতিয়াও আমি লেতেৰা কৰিব নালাগে আৰু চৰকাৰে ইয়াৰ ওপৰত কিছুমান নীতি নিয়ম বান্ধি ৰাখিব লাগে